আমাৰ ঘৰত এখন ফেন আছে সেই ফেনখনৰ অভিজ্ঞতাৰ বিষয়ে মই কৈছোঁ এই ফেনখন মানে ইমানেই ভাল সেইখন মোৰ ছোৱালীজনী জন্ম হোৱা এবছৰৰ আগত কিনা আৰু এই লখিমপুৰতে কিনিছোঁ লখিমপুৰৰ উষা কোম্পানী আজিলৈকে বেয়া হোৱা নাই এতিয়া ছোৱালীৰ বয়স হৈছে সাতাইছ বছৰ গতিকে মই অনুমান কৰিছোঁ সেইখন ফেন হয়তো আঠাইছ বছৰো হ'ব পাৰে গতিকে সেই ফেনখনকে মই ভাল বুলি অনুভৱ কৰিছোঁ